মই ভ্ৰমণ কৰিবলৈ ঐতিহাসিক স্থানসমূহলৈ যাবলৈ অতিকে ভাল পাওঁ কাৰণ ঐতিহাসিক স্থানবোৰ আৰু ধৰ্মীয় স্থানবোৰত গৈ মনৰ যিটো শান্তি পোৱা যায় আন জেগাত সেইটো মই অনুভৱ নকৰোঁ ধৰ্মীয় অনুষ্ঠান যেনে অসমৰ বৰদোৱা বৰপেটা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাধৱদেৱ গুৰুজনাৰ স্থান যিহেতু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা আলি পুখুৰীত মই গৈ যাবলৈ মোৰ বহুত ইচ্ছা আছে আৰু সেই ঠাইখন ভালকৈ চাই তাত কেনেদৰে গুৰুজনে ধৰ্ম প্ৰচাৰৰ বাবে কাৰ্য চলাইছিল গুৰুদ গুৰুজনাৰ যি আগৰ পঢ়া টোল ছিষ্টেমত পঢ়িছিল কেনেকৈ কেনেধৰণে ভাগৱত অধ্যয়ন কৰিছিল সেই সেইসমূহ মই জানিবলৈ ইচ্ছা যায় তাত গৈ সেই বস্তুবোৰ চাবলৈ মোৰ বহুত ইচ্ছা অসমৰ বাহিৰেও মই অযোধ্যাৰ ৰাম মন্দিৰ আৰু বৃন্দাবন মথুৰা আৰু গংগা নদীৰ পাৰত যাব মন যায় আৰু বৃন্দাবনৰ ভগৱান শ্ৰীকৃষ্ণই যিবোৰ লীলা কৰিছিল সেই লীলাসমূহ কৰা জেগা দৰ্শন কৰিবলৈ মোৰ খুব ইচ্ছা আছে আৰু এই জেগাসমূহৰ বিষয়ে তন্নতন্নকৈ জানি মই এটা নোট বনোৱাৰ চেষ্টা কৰিম যদি মই যাব পাৰোঁ ভৱিষ্যতে আৰু অযোধ্যাৰ ৰাম মন্দিৰ যিহেতু অলপ দিন কিছুদিনৰ আগতে স্থাপন হ'ল আৰু অযোধ্যাৰ ৰাম মন্দিৰটোৱে এবাৰ দৰ্শন কৰিবলৈ ইচ্ছা আছে যদি পাৰো অযোধ্যাৰ ৰাম মন্দিৰলৈ যাবলৈ চেষ্টা কৰিম আৰু মই বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাকলে গৈ ধৰ্মীয় অনুষ্ঠানবিলাকৰ বিষয়ে জানি আৰু ধৰ্মীয় অনুষ্ঠানবিলাকত থাকি বেছি আমোদ পাওঁ সেই ধৰ্মীয় অনুষ্ঠানবিলাকত থকাটোৱেই মোৰ কৰ্তব্য ভৱিষ্যত ধৰ্মীয় অনুষ্ঠানবিলাকক লৈ মই কাম কৰাৰ চেষ্টা কৰিম ধৰ্মীয় অনুষ্ঠানৰ লগত মই সৰুৰ পৰাই জড়িত আৰু ধৰ্মীয় মানে অসমীয়া সংস্কৃতি ধৰ্ম ৰীতি নীতি ধৰ্মীয় ব্যৱস্থা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মোৰ প্ৰিয় বহুত ভাল পাওঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে সৰুৰপৰাই পঢ়িছোঁ আৰু তেওঁৰ বিষয়ে অধ্যয়ন কৰিম তেওঁৰ জন্মস্থান বৰদোৱাৰ আলি পুখুৰী নামে ঠাইত গৈ মই তেওঁৰ বিষয়ে জানিম তাৰপিছত ইয়াতো যদি আৰু যদি সুবিধা পাওঁ তেওঁ স্থাপন কৰা বিভিন্ন জেগাত স্থাপন কৰা সত্ৰসমূহলৈ যাবলৈ চেষ্টা কৰিম মাজুলীতো যিহেতু যিহেতু মোৰ ঘৰ মাজুলীতে মই মাজুলীৰ চাৰিখন সত্ৰ ইতিমধ্যে ঘূৰিছোঁ দেখিছোঁ আমাৰ আউনিআতি সত্ৰ কমলাবাৰীস্থিত আউনিআতি সত্ৰ গৈছিলোঁ তাত গুৰুজনাৰ কিছুমান কীৰ্তিচিহ্ন দেখিছিলোঁ পুৰণিদিনীয়া বহুতো ৰজাদিনীয়া যিবোৰ শৰাই আৰু তেনেকৈ হাতীৰ দাঁত তেনেকুৱা ধৰণৰ তুলসীৰ এজোপা গছ দেখিছিলোঁ প্ৰকাণ্ড এজোপা গছ বৰ্তমান তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে সেইবোৰ চাইছিলোঁ আৰু দক্ষিণপাট সত্ৰত দক্ষিণপাট সত্ৰতো এবাৰ যোৱা হৈছিল তাতো মই সেই বস্তুবোৰ তন্নতন্নকৈ চাইছিলোঁ গুৰুজনাই স্থাপন কৰা সত্ৰসমূহলৈ গৈ মই বহুতেই ভাল পাওঁ আৰু তাত থাকি বহুত সময় কটাবলৈ মন যায় আৰু যিমান পাৰোঁ চেষ্টা কৰিম যে ধৰ্মীয় অনুষ্ঠানসমূহ দৰ্শন কৰিবলৈ এটা এটাকৈ কৰি ধৰ্মীয় অনুষ্ঠানত ভ্ৰমণ কৰিবলৈ মোৰ ইচ্ছা আছে এইবাৰ হয়তো আমি গাঁৱতে গাঁৱৰে এটা টীম আমি বৃন্দাবন আৰু মথুৰা কাশী গঁয়া এইসমূহ জেগা চাবলৈ যাবলৈ কথা পতা হৈ আছে যদি হয় এইবাৰ আমি বৃন্দাবন কাশী গঁয়া আৰু মথুৰা এই জেগাকেইকণ আমি চাবলৈ চেষ্টা কৰিম আমাৰ প্ৰায় বাৰজনমান সদস্য আমাৰ লগত যাব সেয়েহে আমি সেই জেগাটোৰ বিষয়ে তন্নতন্নকৈ জানিম বুজিম কিছুদিন তাত থাকিম আৰু তাৰ বিষয়ে কিছু নোট বনাম টোকা বনাম টোকাৰ ব্যৱস্থা কৰিম সকলোৱে এখন বহি পেন লৈ আমি তাৰ বিষয়ে ভালদৰে বুজিম কথাখিনি লিখি লিখি অনাৰ ব্যৱস্থা কৰিম আৰু এটা বস্তু আছে যিটো ৰাম মন্দিৰ বস্তু বুলি ক'ব নোৱাৰি এয়া ৰাম মন্দিৰ আমাৰ দৰ্শন কৰাৰ সপোন আছে আমি সকলোৱে এবাৰ ৰাম মন্দিৰতো সোমোৱাৰ ব্যৱস্থা কৰিম যদি ভালে থাকোঁ ভৱিষ্যতে আমি কেদাৰনাথ যোৱাৰো সপোন দেখিছোঁ কেদাৰনাথ মহাদেৱৰ দৰ্শন কৰা কেদাৰনাথ মন্দিৰ মহাদেৱক দৰ্শন পোৱাৰ আশাৰে আমি কেদাৰনাথো যাবলৈ সক্ষম হ'মনে নহ'ম সেইটো নাজানো কিন্তু চেষ্টা কৰিম মুঠৰ ওপৰত ভক্তিমূলক বা ধৰ্মীয় অনুষ্ঠানসমূহ চোৱাৰ মোৰ যিটো হেঁপাহ সেই হেঁপাহত মই সকলো বাদ দি মই ধৰ্মীয় অনুষ্ঠানতহে ভ্ৰমণ কৰিবলৈ যাবলৈ ইচ্ছা কৰোঁ